মোৰ প্ৰিয় খেলখন হ'ল ক্ৰিকেট ক্ৰিকেট খেলি ভাল লাগে ক্ৰিকেট খেলিলে নিজৰ শৰীৰটো ভাল হৈ থাকে লগতে লগৰবোৰৰ লগত দৌৰাদৌৰি কৰিও ভাল লাগে ক্ৰিকেটৰ মোৰ বলিং কৰিও ভাল লাগে বলত এক অভাৰত ছটা বল থাকে এক অভাৰত ছটা বলৰ ভিতৰত কেতিয়াবা ৱাইড হ'লে তেতিয়া বেয়া লাগে আৰু কেতিয়াবা বেটছমেনে যদি মোৰ বলত ছয় মাৰি দিয়ে তেতিয়া আৰু বেয়া লাগে কেতিয়াবা উইকেট লৈ থা উইকেট লৈ থাকোতে লাগাতাৰ উইকেট লৈ থাকোতে তেতিয়া মনটো ভাল লাগে আৰু নিজৰ টীমৰ সৈতে খেলোতে এগেইনষ্ট টীমটো যোন আহে সিহঁতক হৰুৱাই বেছি ভাল লাগে আৰু কেতিয়াবা হাৰিও ভাল লাগে গতিকে মোৰ ক্ৰিকেট খেলটো প্ৰিয় আৰু ক'বলৈ আছে ক্ৰিকেটত ক্ৰিকেট খেলি ভাল পোৱা কাৰণটো হ'ল ক্ৰিকেট আমাৰ ইণ্ডিয়া টীমৰ ষ্ট্রং টীম গতিকে ইণ্ডিয়াৰ সকলো খেলুৱৈ যেনে বিৰাট কোহলি শচীন তেণ্ডুলকাৰ ৰোহিত শৰ্মা সিহঁতিও খুব ভাল খেলে ক্ৰিকেট দুহেজাৰ তেইছ চনত হৈ যোৱা ৱৰ্ল্ড কাপত আমাৰ ইণ্ডিয়াৰ টীমটো গোটেইখিনি খেল জয়ী হৈ ফাইনেললৈকে গৈছিল ফাইনেল পোৱাৰ পিছত অষ্ট্ৰেলিয়া টীমৰ লগত বিজয়ী হৈ ৱৰ্ল্ড কাপটো হাতৰ পৰা গ'লগে বহুত বেয়া লাগিছিল সেইদিনা তথাপিও মোৰ প্ৰিয় খেল হ'ল ক্ৰিকেট মই খেল খেলিও ভাল পাওঁ চাইয়ো ভাল পাওঁ